শিক্ষা হৈছে মানুহৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংগ অংগ বুলিয়ে ক'ব লাগিব কাৰণ আজিৰ যুগত শিক্ষা নহ'লে মানুহে দেখোন একো মানে ভালকৈ চিন্তা চিন্তা মানে কৰিব নোৱাৰা হৈ যায় ভালকৈ চিন্তা চৰ্চা কৰিব নোৱাৰা সেই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে যিহেতু শিক্ষা নহ'লে আজি যদি মানুহৰ ঘৰত এখন সাধাৰণ কাগজ এখনো আহে ক'ৰপৰা আহিছে কেনেকৈ আহিছে কিয় আহিছে সেই বস্তুটো জানিবলৈ সেই বস্তুটো বুজিবলৈ শিক্ষাৰ প্ৰয়োজন জানিলোঁ বুজিলোঁ যদি সেই কাগজখন যদি মানুহজনে নিজে পঢ়িব নোৱাৰে তেনেহ'লে সেই কাগজখন লৈ তেওঁ কৰিব কি অভিয়াছলি বেলেগ এজনৰ ওচৰত যাব লাগিব যদি সেই কামটো নকৰাকৈ যদি বেলেগ এজনৰ মানুহ ওচৰত নোযোৱাকৈ যদি সেই মানুহজনে যদি নিজেই কাগজখন পঢ়ি নিজে বুজি পায় তেনেহ'লে বেলেগক সহায় নল'লেও হ'ব আৰু যিহেতু শিক্ষা এটা গুৰুত্বপূৰ্ণ বস্তু বস্তু বুলিয়ে ক'ব লাগিব শিক্ষা এটা বৰ গুৰুত্বপূৰ্ণ আৰু মানুহৰ জীৱনত কাৰণ আজিৰ যুগত শিক্ষা নহ'লে একোৱেই নহয় সকলো ক্ষেত্ৰতে শিক্ষা লাগে আপুনি এতিয়া টকা পইচা হিচাবৰপৰা ষ্টাৰ্ট কৰি কিবা এটা পঢ়োঁ বুলি ক'লে কিবা এটা লিখোঁ বুলি ক'লে কিবা এটা বস্তু কিনাৰ আগত বস্তুটো ডিটেইলছটো চাবলৈয়ো হ'লেও শিক্ষাৰ দৰকাৰ হ'ব কাৰণ যদি মানুহজনে পঢ়িবই নেজানে মানুহজনে বুজি কেনেকৈ পাব ক'ত বস্তু কিমান ইউজ হৈছে কেনেকৈ ইউজ কৰিছে সেইবোৰ বুজি কেনেকৈ পাব সেইকাৰণে শিক্ষা হৈছে এটা গুৰুত্বপূৰ্ণ অংগ বুলিয়ে ক'ব লাগিব আজিৰ সমাজত কথাটো হ'ল যে এতিয়া শিক্ষাৰ স্তৰ কেনেকৈ শিক্ষাৰ স্তৰ বহুত আমি প্ৰথম স্তৰকেইটা হৈছে শিক্ষাৰ প্ৰাথমিক আৰু মাধ্যমিক তাৰপিছত আছে উচ্চ শিক্ষা তেনেকৈ ক'ব গ'লে শিক্ষাটো বহুত আছে খালি সমাজখনত জীয়াই থাকিবলৈ বা সৰু সুৰা কিছুমান কথা জানিবলৈ হ'লে বৰ বেছি উচ্চ শিক্ষা নল'লেও হয় যিহেতু আমি কওঁ যে মানে ডেট মিন্ছ ছাৰ্ভাইভেল মানে সমাজত টিকি থাকিবলৈ বৰ বেছি শিক্ষাৰ প্ৰয়োজন নহ'লেও হ'ব কিন্তু আজিৰ যুগত প্ৰাথমিক মাধ্যমিক আৰু উচ্চ উচ্চ মানে ক'ব গ'লে ক্লাছ টেনলৈকে বা দশম শ্ৰেণীলৈকে যিমানখিনি শিক্ষা দিয়া যায় স্কুলত সেইখিনি শিক্ষা থাকিলে আজিৰ যুগত এজন ষ্টুডেণ্টে বা এজন ছাত্ৰই বা এজন মানুহে সমাজত বহু কথা বহু বহু বহু মানে হাত হাত নেপেলোৱাকৈয়ো বহুত কাম কৰিব পাৰিব এতিয়া কথাটো হ'ল যে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা হ'ল শিক্ষাৰ প্ৰথম স্তৰ বা প্ৰথম ষ্টেপ যোনটো আমি কওঁ প্ৰথম ফাৰ্ষ্ট ষ্টেপ অফ এডুকেশ্যন ইজ প্ৰাথমিক শিক্ষা তাৰপিছত মাধ্যমিক শিক্ষা আৰু প্ৰাথমিক শিক্ষা মাধ্যমিক শিক্ষা মানে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি কিয়নো প্ৰাথমিক শিক্ষাও যদি মাধ্যমিক শিক্ষা নহয় তেনেহ'লে সেই মানুহজনে উচ্চ স্তৰৰ শিক্ষাটো ল'ব কেনেকৈ অভিয়াছলি কয় নহয় কথা এটা আছে যদি মানুহজনে ক খ গ ঘ নেজানে যদি মানুহজনে ক খ গ ঘ নেজানে সেই মানুহজনে এটা বাক্য কেনেকৈ পঢ়িব বা এটা শব্দ কেনেকৈ পঢ়িব সেই সেই পঢ়িবলৈ সেই বস্তুখিনি জানিবলৈ প্ৰথম বস্তুটোৱে হ'ল প্ৰাথমিক শিক্ষা য'ত আমি ক খ গ ঘ ষ্টাৰ্ট কৰি এ বি চি ডি ষ্টাৰ্ট কৰি যিখিনি বেচিক লাগে সেইখিনিৰপৰা আমি আগবাঢ়ি যাওঁ অলপ দূৰলৈ সেইকাৰণে প্ৰাথমিক শিক্ষাৰ প্ৰয়োজন আৰু প্ৰাথমিক শিক্ষা থাকিলে মানে প্ৰাথমিক যদি শিক্ষাটো হয় বা প্ৰাথমিক শিক্ষা যদি মানুহে নলয় তেনেহ'লেনো পাছৰ শিক্ষাখিনি কেনেকৈ ল'ব য'ত প্ৰাথমিক শিক্ষাখিনি ল'লেহে মানুহে পাছৰ শিক্ষাখিনি ল'ব পাৰিব সেইকাৰণে প্ৰাথমিক শিক্ষাৰ প্ৰয়োজনীয়তা আছে যিহেতু ডেট ৱাজ ডি ষ্টাৰ্টিং পইণ্ট অৱ দি ষ্টাডী দ্বিতীয়তে হ'ল মাধ্যমিক শিক্ষা প্ৰাথমিক শিক্ষাৰপৰা আগবাঢ়ি গৈ আমি কোনটো শিক্ষা পাম মাধ্যমিক শিক্ষা মাধ্যমিক শিক্ষাও আজিৰ যুগত এটা প্ৰয়োজনীয় কাৰণ মাধ্যমিক শিক্ষা যদি নহয় মাধ্যমিক শিক্ষাও লাগিব কাৰণ মাধ্যমিক শিক্ষাটো আমি যোনখিনি প্ৰাথমিক শিক্ষা সেই প্ৰাথমিক শিক্ষাখিনি আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ প্ৰাথমিক শিক্ষাৰপৰা এটা আগবাঢ়ি যোৱা এটা যোনটো পদ্ধতি বা যোনটো প্ৰচেছ সেই পদ্ধতিটো প্ৰচেছটো আমি পাম মাধ্যমিক শিক্ষাত যিহেতু প্ৰাথমিক শিক্ষাতে আমি শিকি যাওঁ যেনেকৈ ফাৰ্ষ্ট ষ্টেজৰপৰা ছেকেণ্ড ষ্টেজ থাৰ্ড ষ্টেজলৈকে কিবা এটা পাওঁ আমি যিটো কাৰণে আমি মানে এটা বাক্য পঢ়িব পাৰোঁ বা বাক্য হেৰি কৰিব পাৰোঁ কিন্তু মাধ্যমিক শিক্ষাত সেই বস্তুটোত কেনেকৈ ইম্প্ৰ'ভাইজ কৰিব পাৰি কেনেকৈ মানে তাতকৈ ইম্প্ৰুভ কৰিব পাৰি সেই বস্তুটো আমি পাম মাধ্যমিক শিক্ষাত ক'ব গ'লে এটা চেকেণ্ড মানে প্ৰাথমিক শিক্ষা যদি ক'ব গ'লে এটা ফাৰ্ষ্ট লেভেল হয় তেনেহ'লে এইটো হ'ব ছেকেণ্ড লেভেল ছেকেণ্ড লেভেল হ'ব কাৰণ প্ৰাথমিক শিক্ষাৰ পাছত যোনখিনি আমি শিক্ষা পাম মাধ্যমিক শিক্ষা মানুহে কয় যে ছিগা বেজীও কামত আহে সেইকাৰণে যদি মানুহে ভাবে যে প্ৰাথমিক শিক্ষা লৈ মাধ্যমিক শিক্ষা নল'লেও চলি যাব তেনেকুৱা কথা নহয় মাধ্যমিক শিক্ষাৰো প্ৰয়োজনীয়তা আছে আৰু থাকিব কাৰণ প্ৰত্যেকটো বস্তুৱে এটা প্ৰয়োজনীয়তা থাকে যদি কোনোবাই যদি ভাবে যে প্ৰাথমিক শিক্ষা লৈ মানে ভাবি ল'লে যে বা মই মানে ভাবি ল'লে বা ধৰি ল'লে যে অঁ মই এইখিনি মই এতিয়া পঢ়া শুনা কৰিবপৰা হৈ গলোঁ মই এতিয়া এটা বাক্য পঢ়িব পাৰোঁ এটা মই পেজ পঢ়িব পাৰোঁ এটা চেপ্টাৰ পঢ়িব পাৰোঁ এখন কাগজ পঢ়িব পাৰোঁ কিন্তু যেতিয়া সেই মানুহজনে মাধ্যমিক শিক্ষাটো গ্ৰহণ কৰিব সেই মাধ্যমিক শিক্ষাটো গ্ৰহণ কৰাৰ পাছত তেওঁ যোনখিনি পঢ়িব পাৰে তাতকৈ বেছি ভালকৈ পঢ়িব পাৰিব যিহেতু তাতকৈ বেছি ভালকৈ পঢ়িব তাতকৈ বেছি ভালকৈ বুজিব পাৰিব বুজা শক্তি বাঢ়িব সেইটোৱে সেইকাৰণে মানে কি হ'ল মানুহৰ প্ৰাথমিক শিক্ষাৰ লগতো মাধ্যমিক শিক্ষাটো মানুহৰ প্ৰয়োজনীয়তা আছে আৰু প্ৰয়োজনীয়তা আছে মানে প্ৰয়োজনীয় দৰকাৰ আৰু আৰু ছেকেণ্ডটে হ'ল যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ষ্টেমৰ ক্ষেত্ৰত উচ্চ শিক্ষা গ্ৰহণৰ বাবে কেনেকৈ প্ৰস্তুত কৰিব লাগে এতিয়া আমি জনামতে ষ্টেম এটা এপ্ৰ'চ হয় মানে আমি জনাত ষ্টেম এটা এপ্ৰ'চ টু লাৰ্ণিং মানে এটা মানে শিক্ষা গ্ৰহণৰ এটা প্ৰচেছ আৰু যোনটো আমি ডেভলপমেণ্ট বুলি কওঁ মানে এটা এপ্ৰ'চ হয় যোনটো আমি লাৰ্ণিং এণ্ড ডেভলপমেণ্ট বুলি কয় মানে এটা এই শিক্ষা গ্ৰহণ কৰা এটা মানে পদ্ধতি আৰু যোনটো পদ্ধতি আমি গ্ৰহণ কৰি এটা ডেভেলপমেণ্ট মানে আমি শিক্ষাটো কেনেকৈ ডেভেলপ কৰিব পাৰোঁ যিটো হৈছে চায়েন্সৰ ক্ষেত্ৰত চায়েন্সৰ ক্ষেত্ৰত মানে হ'ব পাৰে চায়েন্স এণ্ড টেকনলজি হ'ব পাৰে ইঞ্জিনিয়াৰিং হ'ব পাৰে মেথমেটিক্স হ'ব পাৰে সেই ক্ষেত্ৰবোৰত যোনটো মানে পঢ়া বা যোনটো ডেভলপমেণ্ট হয় যোনটো পঢ়া বা ডেভলপমেণ্ট হয় চায়েন্স এণ্ড টেকনলজি বা ইঞ্জিনিয়াৰিং বা মেথেমেটিক্সৰ ক্ষেত্ৰত সেইটোকে আমি ষ্টেম পদ্ধতি বুলি কওঁ আজিৰ যুগত ষ্টেম পদ্ধতিৰ প্ৰয়োজনীয়তা বহুত বেছি কাৰণ আজিৰ যুগ হৈছে বিজ্ঞানৰ যুগ বিজ্ঞানৰ যুগত যদি বিজ্ঞানৰ লগত যদি আমি যদি ষ্টেপ বাই ষ্টেপ যদি আমি আগবাঢ়ি নাযাওঁ আমি সমাজখনত বহুত পিছ পৰি থাকি যাম পিছপৰি থাকি যোৱাৰ অৰ্থ এইটোৱে হ'ল যে কাৰণ আজি আমি শুই উঠাৰপৰা ৰাতি শোৱালৈকে সকলো বস্তু বিজ্ঞান প্ৰযুক্তিবিদ্যা বা ইঞ্জিনিয়াৰিঙৰ লগতে জড়িত অঁ তেনে সেইদৰে মেথেমেটিক্সৰ দৰকাৰটো হ'ল আজি আমি দোকান কৰোঁ বা দোকানত যাওঁ বা য'তেই যাওঁ চবতে মেথ্ছৰ দৰকাৰ হয় কাৰণ আমি টকা পইচা হিচাপ কৰিবলগীয়া হয় আজি যদি দোকানীটোক কিবা এটা বস্তু কিনিলোঁ দোকানীক কিবা এটা এমাউণ্ট দিলোঁ কিবা এটা পইচা দিলোঁ বা কিবা এটকা দিলোঁ সেই পইচাটো আমি ঘূৰাই ল'ব লাগিব যোনটো বাচিছে সেইটো ঘূৰাই ল'ব লাগিব যদি আমি অংকটো নেজানো আমি যদি অংকটো কৰিব নোৱাৰোঁ তেনেহ'লে সেই পইচাটো কেনেকৈ ঘূৰাই ল'ম বা কেনেকৈ দোকানীজনে আমাক শুদ্ধ এমাউণ্টটো পইচাটো দিছে নে নাই দিয়া সেই পদ্ধতিটো সেই পইচাটো আমি গম পাম কেনেকৈ তাৰ কাৰণে লাগিব আমাক শিক্ষা যোনটোৱে হৈছে এটা ষ্টেমৰ পদ্ধতি মানে যোনটোৱে হৈছে ষ্টেমৰ শিক্ষা বুলি কয় যিহেতু মানে তাত মানে আপোনাৰ শিক্ষা চায়েন্স এণ্ড টেকনলজি ইঞ্জিনিয়াৰিং আৰু মানে মেথ্ছৰ কথা কোৱা হয় দ্বিতীয়তে এতিয়া যোনটো হ'ল চায়েন্স এণ্ড টেকনলজি চায়েন্স এণ্ড টেকনলজি কথাটো হ'ল কাৰণ চায়েন্স এণ্ড টেকনলজিও আমাৰ ইয়াত প্ৰয়োজনীয়তা আছে কাৰণ কিয় কাৰণ ৰাতিপুৱা শুই উঠাৰপৰা আমি ৰাতি শুৱালৈকে সকলো বস্তু আমাৰ চায়েন্সৰ লগতে জড়িত ৰাতিপুৱা শুই উঠি আমি ব্ৰাছডাল কৰোঁ ব্ৰাছডালো এটা চায়েন্সৰে উপাদান ৰাতি শোৱালৈকে ৰাতি শোওঁতে আজিৰ যুগত বহুত মানুহে মোবাইলটো চাই শুৱে বা টি ভি চায় বা যি কৰে অভিয়াচলি সেইটো চায়েন্সৰ লগতে জড়িত সেইকাৰণে মানে চায়েন্সটো মানে আজিৰ যুগত মানে বহুত এটা গুৰুত্বপূৰ্ণ বস্তু হৈ গৈছে বস্তু মানে কি ক'বলে গুৰুত্বপূৰ্ণ এটা সমাজৰ অংগই হৈ গৈছে কাৰণ সকলো বস্তু চায়েন্সৰ লগতে জড়িত আৰু যিকোনো ক্ষেত্ৰত আজিৰ যুগত আজিৰ যুগ মোবাইলৰ যুগ এতিয়া মোবাইলটো টিপিবলৈয়ো আপুনি যে চায়েন্সৰ যদি দুই এটা কথা নেজানে বা অকমান যদি চায়েন্সৰ নলেজ নথয় তেনেহ'লে সেইটোও আপোনাৰ কাৰণে বিপদ ঘটাব পাৰে যিহেতু আপুনি গম পাইছে যে মোবাইল এটা ইউজ কৰি আছে বহুত দেৰি ইউজ কৰি আছে আপুনি দেখিছে মোবাইলটো গৰম হৈ গৈছে কিয় গৰম হৈছে কেনেকৈ গৰম হৈছে আমি কিমানটো পৰ্যায়লৈকে গৰম কৰিব পাৰোঁ যদি ৱাৰ্ণিং আহি আছে অলৰেডি মোাইলত যে আপোনাৰ মোবাইলটো বহুত বেছি গৰম হৈছে কিন্তু আমি সেই বস্তুটো যদি বুজি নাপাওঁ আমি সেই বস্তুটো যদি নেজানো তেনেহ'লে মোবাইলটো ফুটি যাব পাৰে আৰু ফুটি যোৱাৰ পিছত এটা ডাঙৰ অঘটন ঘটিব সেই ডাঙৰ অঘটনটো ঘটাৰ ফলত কি হ'ব আমাৰ কাৰণে বেয়া হ'ব আমি আমি দুখ পাম বা আজি আমি আঘাত হ'ম আৰু এই আঘাত হোৱাৰ পাছত আমি হস্পিটেল যাব লাগিব ট্ৰিটমেণ্ট কৰিব লাগিব সেইটো এটা ডাঙৰ এটা পদ্ধতি হৈ যাব সেইকাৰণে সাধাৰণ মোবাইলটোৰ ক্ষেত্ৰতে কৈছোঁ এতিয়া মোবাইলটোৰ ক্ষেত্ৰতো আমি ইউজ কৰিলেই নহ'ব আমি জানিব লাগিব ইউজ কেনেকৈ কৰিব লাগিব বস্তুটো যদি আমি সেই বস্তুটো ইউজ কৰিব নেজানো তেনেহ'লে সেইটো আমাৰ কাৰণে বিপদ আনিব পাৰে বস্তুটোৱে সেইকাৰণে কয় সেইকাৰণে কোৱা হৈছে যে চায়েন্স এণ্ড টেকনলজি মানে আজিৰ যুগত মানে বহুত ইম্পৰ্টেণ্ট আৰু পঢ়া ক্ষেত্ৰৰ ক্ষেত্ৰত আজি যদি পঢ়া শুনা ক্ষেত্ৰত আজি যি পৃথিৱীত যি যি আছে মেক্সিমাম বস্তু মানে যি হৈছে আজি আমি লাইটৰ পোহৰ পাইছোঁ লাইটৰ পোহৰ পাইছোঁ আজি আমি এ চি ৰুমত বহি আছোঁ বা ফেনৰ তলত বহি আছোঁ বা আজি ক'ৰবালৈ যাব লাগে দূৰ জেগা যাব লাগে আমি গাড়ীত গৈছোঁ ক'ৰবাত বেছি দূৰ যাব লাগে আমি প্লেনত গৈছোঁ কম সময়ত গৈছোঁ আগতেও গৈছিলে আগতে মানুহ গৈছিলে এটা দূৰ যাবলৈ বছৰ বছৰ লাগি যায় কিন্তু আজিকালি ট্ৰেইনত ঘণ্টাতে পাই যায় সেইবোৰ কিহৰ অনুদান সেইবোৰ হৈছে চায়েন্সৰ অনুদান সেইবাবে চায়েন্সৰ ক্ষেত্ৰত মানে কি হ'ল আজিকালি সেইবোৰ যদি আমি যদি সেইবোৰ চায়েন্সৰ যোনটো মানে আমাৰ সমাজত মানে যোনটো গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে সেই ভূমিকাটো যদি আমি যদি এই ভালকৈ যদি নেজানো ভালকৈ যদি নেজানো মানে আমি সমাজত জীয়াই থাকিবলৈ কষ্ট হ'ব কষ্ট হ'ব এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে কাৰণ চাইন্সে আগতে আমাৰ যোনখিনি চাইন্টিষ্ট বা যোনখিনি বিজ্ঞানী আমাৰ চায়েন্স এণ্ড টেকনলজিৰ ক্ষেত্ৰত যোনখিনি অনুদান দি থৈ গৈছে সেই অনুদানখিনি সিমানতে সমাপ্ত কৰি দিলে নহ'ব আমি সেই বস্তুটো আগবঢ়াই লৈ যাব লাগিব কিয় লৈ যাব লাগিব কাৰণ যদি আমিহে আগবঢ়াই লৈ নাযাওঁ সেই যোনখিনি আৱিষ্কাৰ বা যোনখিনি অনুদানখিনি সেই বস্তুখিনি আমি যদি আগবঢ়াই লৈ নাযাওঁ সেই বস্তুখিনি এটা জেগাতে ষ্টপ হৈ যাব এটা জেগাতে ৰখি যাব সেইকাৰণে আমি সেই বস্তুখিনি লৈ যাব লাগিব আগবঢ়ায় আৰু সেই আগবঢ়াই লৈ যাবলৈ হ'লে আমিতো ডাইৰেক্টটো গৈ মেলি আগবঢ়াই লৈ যাব নোৱাৰিম আমি আমি আগবঢ়াই নিবলৈ হ'লে প্ৰথমতে আমি বস্তুটো পঢ়িব লাগিব অধ্যয়ন কৰিব লাগিব সেই অধ্যয়নটো আমি ক'ৰপৰা পাম আমি বেছিক নলেজৰপৰা পাম সেই বস্তুটো আমি যদি বেছিক নলেজৰপৰা যদি আমি অধ্যয়ন নকৰোঁ অধ্যয়ন নকৰিলে আমি বস্তুটো আগবঢ়াই লৈ যাম কেনেকৈ সেইকাৰণে প্ৰথমটো হৈছে প্ৰথম ষ্টেপটো হৈছে অধ্যয়ন যদি অধ্যয়নে নকৰোঁ তেনেহ'লে আগবাঢ়ি যাব নোৱাৰিম আমি আমাৰ যোনবোৰ আমাৰ যোনবোৰ চাইণ্টিষ্ট বা যোনবোৰে বৈজ্ঞানিকে যলৈকে আমাক অনু অনুদানটো দিলে আমি সিমানতে ষ্টপ হৈ যাব লাগিব সেইকাৰণে সেই বস্তুটো আমি আগবঢ়াই লৈ যাবলৈ আমি প্ৰথমতে ষ্টাডী কৰিব লাগিব আমাৰ জ্ঞান বঢ়াব লাগিব তেতিয়াহে যোনখিনি যিমানখিনিলৈকে আগবঢ়াই লৈ থৈ গ'ল তাৰ পাছৰ ষ্টেজখিনি আমি আগবঢ়াই লৈ যাব পাৰিম সেইকাৰণে চায়েন্স এণ্ড টেকনলজি অকল সেই ক্ষেত্ৰতে নহয় আজিকালি চব চব ক্ষেত্ৰতে চায়েন্স এণ্ড টেকনলজি বহুত প্ৰয়োজনীয়তা আছে কাৰণ যুগটোৱে চায়েন্স এণ্ড টেকনলজিৰ যুগ বুলি কয় সেইকাৰণে চায়েন্স এণ্ড টেকনলজি ষ্টাডী কৰাটো বহুত দৰকাৰী হৈ গৈছে আজিৰ যুগত